অঁ হয় দাদা কি কৰিছে অঁ তাকে কি বন্ধকিদিন বোলো কিনো কৰিছে খা খবৰো নাই নামফাকে অঁ নামফাকেত কিবা মানে চাবলগীয়া কিবা আছেনে কি বাৰু অঁ অঁ আৰু এই এই কিমান হয় কিমান দূৰ হ'ব পাৰে আমাৰ ডিব্ৰুগড়ৰপৰা বেছি দূৰ নহয় ন তেনেহ'লে হয় অঁ মই তাকে মই যোৱা নাই এনেই শুনি আছিলোঁ যাওঁ যাওঁ বুলি ভাবিয়ো লগো পোৱা নাছিলোঁ পিছে যাবলৈ তাকে আপুনি হয় অঁ কালিলৈ ন অঁ মই আকৌ হেৰি আপুনি অ'ফাৰটো দিলে ভালেই হ'ল বাৰু এতিয়া খোৱা বোৱা অঁ মানে গোটেই আমি দিনদিয়াকৈ তেনেহ'লে ঘূৰি অহাকৈ যাব পাৰিম নহয়নে হয় আৰু ওচৰে চুচৰেও কিবা নামফাকে ওচৰতে কিবা চাবপৰা আছে নেকি বাৰু তেনেকৈ মই মানে বিশেষ অঁ না নামফাকেৰ ওচৰতে পৰিছে ন অঁ ভালেই হ'ব তেনেহ'লে ময়ো ভাবিয়ে আছিলোঁ বোলো বন্ধৰ দিনকিটাত কেনেকৈ পাৰ কৰিম আপুনি যেতিয়া কৈছে আৰু ধুনীয়াকৈ একেদিনাই আমি খাই বৈ গোটেই দিনদিয়াকৈ ঘূৰি আহিব পাৰিম অঁ ঠিক আছে তেনেহ'লে কথাটো চিয়'ৰে কৰিলোঁ আৰু আজি আমি অঁ অঁ ঠিক আছে দাদা কাইলৈ লগ পাম